হেল্ল' অঁ কোনে ক'লে অঁ কওকচোন

অঁ হ'ব হ'ব প্ৰায়বিলাকেই আছে বাৰু আপোনাৰ কেনেকুৱা লাগিছিলে এতিয়া কি লাগিছিলে আপোনাৰ কোনটো কোম্পানীৰ লাগিছিলে অঁ ভাল কোম্পানীৰ লয় যদি আপোনাৰ ভিভো চেমচাঙ ৰিয়েলমি এম আই ঢেৰ আছে আপোনাৰ কোনটো লয় এতিয়া তাৰ ওপৰত আছে ৰেয়লমিৰ ভাল মোবাইল আছে বিছ চৌবিছ হেজাৰ তাতকৈ দামী আছে আপোনাক কিমানমানৰ লাগিছিলে অঁ অঁ পাই যাব হেৰি আপোনাৰ কেনেকৈ কেছ পেমেণ্ট ল'ম কৈছে ভাবিছেনে ই এম আইত ল'ম ভাবিছে ঠিক আছে দাদা অঁ অঁ অঁ হেৰি কেতিয়ালৈ ল'ব ঠিক আছে ঠিক আছে মই ফোন কৰিম তেতিয়া আপোনাক